মোৰ প্ৰথম ফোনটো আছিল এটা কিপেড ফোন সেই ফোনটোত কেৱল ফোন আৰু মেছেজৰ সুবিধা আছিল তাৰপিছত বিভিন্ন ধৰণৰ ফোন বজাৰলৈ আহিলে বৰ্তমান মই ব্যৱহাৰ কৰি থকা ফোনটো হৈছে এটা স্মাৰ্টফোন যিটোত ইয়াৰ স্কিনখনত টাচ কৰিলে বা স্কিনখনত চুই দিলেই ইয়াৰ বিভিন্ন কাম সম্পাদন কৰিব পাৰি কিপেড ফোনৰ পৰা স্মাৰ্টফোনলৈকে এই যাত্ৰাটো আছিল এটা অভিনৱ যাত্ৰা কিপেড ফোনত তেতিয়া ইণ্টাৰনেটৰ সংযোগ নাছিল আজিকালি স্মাৰ্টফোনত ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন কাম সম্পাদন কৰিব পাৰি কিপেড ফোনত কেৱল ফোন আৰু মেছেজৰ সুবিধা আছিল আৰু বেলেগ একো কাম কৰিব পৰা নাছিলোঁ ইণ্টাৰনেটৰ সংযোগে স্মাৰ্টফোনক বেলেগ ধৰণে প্ৰতিস্থাপিত কৰাৰ উপৰিও এই ফোনত আমি শিক্ষামূলক বিভিন্ন কাম সম্পাদন কৰিব পাৰোঁ তদুপৰি দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বিভিন্ন তথ্য আমি এই স্মাৰ্টফোনটোৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰোঁ তদুপৰি আমি ফটো তোলা ভিডিঅ'গ্ৰাফি কৰা আদি কামো এই স্মাৰ্টফোনত সম্পাদন কৰিব পাৰোঁ তদুপৰি গান শুনা বা ইজনে সিজনলৈ কিবা গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰা আদি ক্ষেত্ৰত স্মাৰ্টফোনৰ অৱদান লেখত ল'বলগীয়া